নমস্কাৰ মই ভাৰতবৰ্ষৰ অসম নামৰ ৰাজ্যখনত বসবাস কৰোঁ এই ৰাজ্যখনত মাছমৰীয়াসকলৰ জাতি বা গোট আমাৰ দৃষ্টিত পৰিলক্ষিত নহয় যদিও নদীৰ ওচৰে পাজৰে যিসকল লোকে বসবাস কৰে তেওঁলোকে মাছ মৰা বৃত্তিটোৰ সৈতে জড়িত হয় এই ক্ষেত্ৰত যদি কওঁ আমি দেখা পাম মিছিংসকল বড়োসকল আৰু কৈৱৰ্তসকলে বিশেষকৈ মাছ মৰা বৃত্তিটোৰ সৈতে জড়িত হৈ থাকে তেওঁলোকে মাছ মাৰে আৰু সেই মাছেৰে তেওঁলোকৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে আৰু এই সম্প্ৰদায় কেইটাৰ লগত আমি একেলগে বসবাস কৰোঁ মই একেলগে বসবাস কৰোঁ বিশেষকৈ অসমৰ যদি আমি জনগাঁথনিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰোঁ তেন্তে দেখা পাম যে অসমত প্ৰায় পঞ্চাছতকৈও অধিক জাতি জনগোষ্ঠীয়ে বসবাস কৰে য'ত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজস্ব ৰীতি নীতি কৃষ্টি সম্পৰ্ক কৃষ্টি আছে তেওঁলোকে সকলো একেলগে বসবাস কৰে ঠিক সেইদৰে আমি সেই মাছমৰীয়া মাছ মৰা বৃত্তিটো গ্ৰহণ কৰা কিছুসংখ্যক জাতিৰ সৈতে একেলগে বসবাস কৰোঁ যেনে মিচিংসকলৰ সৈতে আমি একেলগে বসবাস কৰোঁ আমি কৈৱৰ্তসকলৰ সৈতে একেলগে বসবাস কৰোঁ আমি বড়োসকলৰ সৈতে একেলগে বসবাস কৰোঁ আমি যিদৰে এটা সম্প্ৰদায়ত বসবাস কৰোঁ সেই সম্প্ৰদায়ত আমি পৰাপক্ষতে উভয় জাতিৰ অৰ্থাৎ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজস্ব বা প্ৰত্যেকটো গোটৰ নিজস্ব ৰীতি নীতি কৃষ্টি সংস্কৃতিক আমি সন্মান প্ৰদৰ্শন কৰোঁ তেওঁলোকৰ কৃষ্টি ৰীতি নীতিৰ সৈতে আমি পৰোক্ষভাৱে জড়িত হওঁ ঠিক সেইদৰে আমাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিৰ সৈতে তেওঁলোকে পৰোক্ষভাৱে জড়িত হয় আৰু এই মাছ মৰা সম্প্ৰদায়বোৰে উদযাপন কৰা উৎসৱ বুলি ক'বলৈ গ'লে অসমত যদিহে চাওঁ এই মাছ মৰা সম্প্ৰদায়বোৰে উদযাপন কৰা কোনো এক বিশেষ উৎসৱ নাই যদিও ইয়াৰ সৈতে সম্পৰ্কিত হৈ আছে জোনবিল মেলা ইয়াৰ সৈতে সম্পৰ্কিত হৈ আছে আমাৰ অসমীয়া জাতিৰ বিহু যি জাতিৰ বিহুত অসমৰ সকলো জনসাধাৰণে লগ লাগি সমূহীয়াভাৱে মাছ মাছ ধৰে ঠিক সেইদৰে মিছিংসকলে তেওঁলোকৰ আলি আঃয়ে লৃগাঙত কোনো কোনো ঠাইত সকলোৱে একেলগে মাছ ধৰে ঠিক সেইদৰে মাছ মৰা সম্প্ৰদায়বোৰে কৈৱৰ্তসকলে বিহুৰ সময়ত তেওঁলোকে একেলগে মাছ ধৰে আৰু ঠিক তেনেদৰে অসমত মাছমৰীয়াসকল বসবাস কৰে বা মাছমৰীয়া জাতি গোটসকলে বসবাস কৰে